হেল্ল' অঁ অঁ হয় কওকচোন অঁ এই হ'ব হ'ব আপুনি চিন্তাই কৰিব নেলাগে আহিব মই সকলো ব্যৱস্থা কৰি দিম বাৰু অঁ অঁ অঁ ইয়াত চাবলগীয়া বহুত আছে কাজিৰঙা আছে গৰমপানী আছে ওচৰতে সাধনী কলাক্ষেত্ৰ আছে মই চব ঠিক কৰি দিম খোৱা বোৱা হেৰি আপুনি চিন্তাই নকৰিব অঁ হ'ব বাৰু

অঁ সাধ অঁ অঁ কাজিৰঙা আৰু সাধনী কলাক্ষেত্ৰ আৰু গৰমপানী এইবিলাক সকলো আছে জেগা চাবলগীয়া জেগা খোৱা বোৱাটো মই সকলো ঠিক ঠিক কৰি দিম ময়ে ঠিক কৰি দিম চব অঁ আপোনালোকে একো চিন্তাই কৰিব নেলাগে অঁ আহিলেই হ'ল

অঁ অঁ হ হ'ব বাৰু অঁ অঁ অঁ লগ কৰিম কৰিম অঁ মোক ফোন এটা কৰি দিব অঁ অঁ হ'ব অঁ অঁ অঁ অঁ অঁ হ'ব অঁ অঁ অঁ হ'ব হ'ব অঁ হ'ব হ'ব চিন্তাই নকৰিব একো অঁ হ'ব